ৰন্ধা কামটো হ'বি হিচাপে লোৱাৰ ক্ষেত্ৰত মোৰ মায়ে আমাক সৰুৰ পৰাই বহুতখিনি মানে শিকাবলৈ দেখাইছে কেনেকৈ মাছ বনাই কেনেকৈ ভাত বনাই কেনেকৈ পিঠা পনা বনাই সেইবোৰ সকলোবোৰ মোৰ মায়ে আমাক সৰুৰ পৰাই শিক্ষা দিছিল আৰু আমি শিকি গৈছিলো আৰু তেনে ক্ষেত্ৰত মোৰ বাই ভনী সকলোৰে পৰা মই এটা এটা বস্তু বনাবলৈ শিকিলো যি নিকি এতিয়াও বনাই খাই আছো আৰু ব ভৱিষ্যতলৈও এনেকেই সুন্দৰ খানা বনাবলৈ আগবাঢ়ি যাম সেইটো কাৰণে আমি সৰুৰ পৰাই আমাৰ ল'ৰা ছোৱালীবিলাককো আমি যেতিয়া মাক হ'লো তেতিয়া আমি আমাৰ ল'ৰা ছোৱালীবিলাককো সেইটো আগ্ৰহেৰে শিকাবলৈ আগবঢ়াই নিছো আৰু তাঁহাতিও তেনেকৈ আমুকটো কেনেকৈ বনাম মা তেনেকৈ কেনেকৈ কি হ'ব কেনেকৈ মেগী বনাই কেনেকৈ মাছ বনাই কেনেকৈ ধৰক পিঠা পনা বনাই সেইবোৰ তাঁহাতি সৰু ল'ৰা ছোৱলীবোৰ আগ্ৰহী হৈছে বনাবলৈ আজিকালি আৰু তাঁহাতিও ডাঙৰ হ'লে ভাবো কি আমতকেও ভালকৈ বনাওক আৰু খাই ভাল লাগে যাতে আমাৰ আৰু এতিয়াও আমি ব'হাগ বিহুত পিঠা পনা বনাই বা সেইবোৰ আচাৰ কিবা সেইবোৰ সকলোবোৰ বনাই আমি বিকিছো আমি গাঁৱৰ মহিলা গোট হিচাপেও আমি ডাঙৰ ডাঙৰ কাম কৰিবলৈ আগবাঢ়ি গৈছো আৰু সেইটো হিচাপত আমাৰ বহুতখিনি গাঁৱৰ হওক বা টাউনৰে হওক সকলো ল'ৰা ছোৱালীবোৰ আগবাঢ়ি গৈছে আৰু ভৱিষ্যতলেও আগবাঢ়ি যাব আৰু এনেদৰে আমি শিক্ষা তেওঁলোকক দিম যিটো নেকি তেওঁলোকেও অনাগত বিয়া হৈ গ'লেও ল'ৰা ছোৱালীবোৰ ধুনীয়াকৈ পাকঘৰত ৰন্ধা বন্ধাৰ পৰা আদি কৰি পিঠা খুন্দাৰ পৰা সকলো কাম যাতে সুন্দৰভাৱে বনাই ঘৰখনক খুৱাব পাৰে আৰু তেওঁলোকে আগবাঢ়ি যাব বুলি মোৰ বিশ্বাস